অঁ কোৱাচোন এই মই এনে আছিলোঁ তুমি অঁ পাৰি কিন্তু ক'ত যাবা অঁ আৰু কোন কোন যাব অঁ এতিয়া কোন কোন বা যায়

পাঁচশ মানকৈ উঠাব পাৰি এজনৰ পৰা যদি বিশ্ৱনাথ ঘাট যোৱা হয় অঁ আৰু খোৱা বোৱাটো কি কি হয় এতিয়া বা

অঁ চবকে সুধি পেলাই কোনে কি খায় সেই তেনেকৈ মিলালে হ'ব আৰু ব্ৰেড ব্ৰেড কল এনেকুৱা কিবা কিবি লৈ যাব পাৰি অঁ তাৰিখটো আৰু আমি কিহত যাম সেইটোও ঠিক কৰিব লাগিব নহয় গাড়ীখন অঁ আমি আগতেও যাম বুলি কৈ যোৱা হোৱা নাই নহয় তালৈ তাতেই যাব পাৰি অঁ অঁ বনভোজতেই চবকেই লগো পাম অঁ বাকী ওচৰৰ জেগাবোৰততো আমি গৈছোঁৱেই অঁ ঠিক আছে দিয়া আমি যাম তেন্তে তুমি মিলোৱা অঁ অঁ ঠিক আছে